হয় আপ অঁ আপুনি মোৰ ঘৰটোত অলপ ডিজাইনিং কৰিব লগা আছিল আপুনি অঁ অলপ সময় দিব পাৰিব নেকি কাইলৈ এঘাৰটা বজাত মোৰ অলপ ঘৰটোত ৱার্ডড্ৰাবো বনাবলগা আছে অলপ ঘৰটোত কালাৰ চালাৰ ভালকৈ কৰি ল'ব লাগিব অঁ হয় অঁ কাইলৈ আহিব হয়

হয় আপুনি আহিব কাইলৈ

অঁ মোৰ ঘৰটো কদমীয়াল গাঁও হয় হয় হাউচ নাম্বাৰ ইলেভেন মই আপোনাক এড্ৰেছটো বাৰু মেচেজ কৰি দিম

আপোনাক এইটো নাম্বাৰ অঁ এড্ৰেছটো মেচেজ কৰি দি দিম অঁ অঁ ঠিক আছে দিয়ক হ'ব দিয়ক